হয় বৰা হয়নে আপোনালোকৰ তাত অঁ মই মাজুলীৰ মিলনপুৰৰপৰা কৈছোঁ

আমাৰ মানে মাজুলী মাজুলী এই যে হেৰি এটা আছে মাজুলী মিলনপুৰৰ আমাৰ এটা এন জি অ' আছে তাত আমি বিশুদ্ধ পানী বিশুদ্ধ পানী তাৰ কাৰণে মানে কিছু কাম কৰি আছোঁ য'ত য'ত য'ত য'ত কিছু মানে অভাৱ পৰিছে আপোনালোকৰ তাত কেনেকৈ বিশুদ্ধ পানী পায়নে বিশুদ্ধ পানী যথেষ্টখিনি অভাৱ দেখা যায় ন

আমি

আপোনালোকে হেৰি অঁ এতিয়া অসম চৰকাৰৰ এইটো হেৰি এইটো অঁ এইটো জল জীৱন আঁচনি পাইছে নাই

আমাৰ এন জি অ' তৰফৰপৰা জল জীৱন আঁচনি যোনবিলাক পাইছে তাৰ তাৰমানে বিশুদ্ধকৰণটো হৈছে নে নাই আমি এতিয়া পৰীক্ষা কৰি আছো

পানীয়ে জীৱন হয়

ঠিক আছে অঁ